যথেষ্ট পলম হৈছে আচলতে আপোনালোকে মিঠাইখিনি ডেলিভাৰ কৰাত আপোনালোকে ক'ব পাৰিব নেকি বাৰু আৰু কিমান সময় মই ৰ'ব লাগিব মিঠাইখিনি পাবলৈ